মোৰ অঞ্চলত দুগ্ধজাত সামগ্ৰীৰ চাহিদা বহুত বেছি এই সামগ্ৰীবোৰ বজাৰৰ কৰি তুলিবলৈ হ'লে প্ৰথমে গাখীৰটো দৈ কৰি পিনি দৈ হিচাপত দৈটো পেকেট হিচাপেও আমি বেচিব পাৰোঁ বা সৰু সৰু কলহতো আমি বিক্ৰী কৰিব পাৰোঁ ভৰাই লৈ তাৰপিছত জাৰ্চি গাই কৰিব পাৰোঁ জাৰ্চি গাই গাখীৰ এদিনত বহুত পোৱা যায় লিটাৰ লিটাৰকে গাখীৰ দিয়ে সেই গাখীৰৰ পৰা আমি দুই তিনিদিনৰ ভিতৰতে দৈ হয় কিন্তু বেলেগ আমাৰ সাধাৰণ গৰুৰ পৰাই আকৌ একেদিনা আমি দৈ কৰিব নোৱাৰোঁ কিন্তু জাৰ্চি গাই পা আমি একেদিনাই দৈ কৰিব পাৰিম কাৰণ কেলে জাৰ্চি গাই বহুত গাখীৰ দিয়ে আকৌ গাখীৰৰ পৰা আমি মাখন মিঠাই গাখীৰৰ মিঠাই বনাব পাৰোঁ ঘিউ বনাব পাৰোঁ এইবোৰ বনাই পিনে আমি বজাৰলৈ নিব পাৰোঁ আৰু গ্ৰাহকৰ অৰ্ডাৰ অনুযায়ী বা গ্ৰাহকৰ মন পচন্দ অনুযায়ী আমি বস্তুটো বিক্ৰী কৰি বজাৰত চাহিদা ল'ব পাৰোঁ